মানে মই এদিন আটাৰ গমৰ লাৰু বনাইছিলোঁ তাপা প্ৰথমবাৰ বনাবলৈ চেষ্টা কৰিছিলোঁ আটাখিনি ভাজি ল'লোঁ লৈ পেলাই তাত অলপমান কাজু পিছি দিছিলোঁ দি পেলাই তাপা অলপমান চেনি গলালোঁ চেনিখিনি গলাই পেলাই তাপা চেনিখিনি যেতিয়া মানে তাৰ আঠাটো হৈছে আৰু তেতিয়া মানে মই আটাখিনি কি কৰিলোঁ একেবাৰতে মানে দি দিছিলোঁ দি দিয়াৰ কাৰণে মানে কি হ'ল মোৰ মানে আঠাটো ভাল নহ'ল এতিয়া মই কি কৰিম কি কৰিম ইমানখিনি আটা পেলাই দিবলৈ বেয়া লাগিছে ধৰি লওক চেনিখিনি নষ্ট কৰিবলৈ বেয়া লাগিছে সেই গতিকে কি কৰিম ভাবি ভাবি পালোঁ যে মই যদি এই আটা আৰু চেনিখিনি পেলাই নিদি মই অলপমান আঠা মানে হেৰি কৰি লাডুটো বনাবলৈ চেষ্টা কৰোঁচোন তাপা এনেকৈ চেষ্টা কৰি আছোঁ তাপা মনত ভাবিলোঁ অকণমান গুড় গলাই লওঁ নেকি অকণমান লিকতীয়া গুড় গৰম কৰি অকণমান পানী দি মানে গলাই গলাই গলাই গলাই তাপা মানে তাত আকৌ সেয়া অলপ অলপকৈ দি মানে লাডুটো প্ৰস্তুত কৰিছিলোঁ তাপা দেখিছোঁ লাডুটো অলপ ভাল হৈছে তেনেকৈ আৰু অলপ চেষ্টা কৰি কৰি সেই গমৰ লাৰুখিনি মই বনালোঁ বস্তুখিনি মই নষ্ট নকৰিলোঁ